অঁ আপুনি এতিয়া ক'ত আছে গণেশমন্দিৰ মই আপোনালোকক ল'কেচন দিছো দেখোন ল'কেচনটোততো মই গণেশগুৰিৰ নয়নপুৰত আছোঁ জাম লাগি আছে নেকি আহক জলদি আহক মই একদম গণেশগুৰিৰ মেইন মানে নয়নপুৰৰ একদম মেইন যোনটো ৰাস্তাত গণেশগুৰিৰ লিংক ৰ'ড আছে সেইখিনিত মই আছো আপুনি যিমান জলদি পাৰে আহক মই খানাপাৰা যাম

আপুনি দিগদাৰ হ'লে আপুনি ব্ৰিজৰ তলেদি টাৰ্ণ লৈ এইফালেদি সোমাই দিব গাড়ীখন মই তালৈকে যাই থাকিম অলপ অঁ অঁ ঠিক আছে